সময়ৰ লগে লগে মানে অসমীয়া ভাষাটো আমাৰ অলপ মানে বিলুপ্ত হৈ গৈ আছে কাৰণ আজিকালি মানে যিয়েই কাম নকৰোঁ কিয় সবেই মানে প্ৰিফাৰ কৰে ইংলিছ মিডিয়ামত ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে আৰু তাৰোপৰি অসমলৈ মানে বাহিৰৰ পৰা বহুত মানুহ আহি গৈছে বিভিন্ন ভাষা ভাষীৰ লোক অসমত মিলি গৈছে এনেকৈ বিভিন্ন ভাষা ভাষীৰ লোক মিলি যোৱাৰ পিছত বঙালী বিহাৰী পাঞ্জাৱী আদিকে বহুত মানে ল'ৰা ছোৱালী বাহিৰৰ পৰা গুৱাহাটী বা অসমলৈ আহি গৈছে যাৰ কাৰণে আমাৰ অসমীয়া ভাষাটো অকণমান মানে ৰাহ হৈ গৈছে মানে বিলুপ্ত হৈ যোৱাৰ দৰে হৈছে আৰু সবেই যিহেতু মোবাইলৰ আদি কৰি সবতে মানে কম্পিউটাৰ য'তেই কি নহওক মানে অসমীয়া শব্দৰ ব্যৱহাৰটো কম হয় আৰু ইংলিছ শব্দৰ ব্যৱহাৰ বেছি হোৱাৰ কাৰণে অসমীয়া বস্তুখিনি বিলুপ্ত হৈছে